হয় মই মিটিঙত উপস্থিত থাকিবলৈ বা দূৰৰ পৰা যোগাযোগ কৰিবলৈ ভিডিঅ' কনফাৰেঞ্চিং এপ ব্যৱহাৰ কৰিছোঁ ইয়াৰ অভিজ্ঞতা অভিজ্ঞতা সাধাৰণতে সুবিধাজনক তথাপিও কিছুমান চেলেঞ্জ থাকে এতিয়া ভাল দিশসমূহ হৈছে সময় আৰু সম্পদৰ সঞ্চয় যেনে যাত্ৰাৰ প্ৰয়োজন নাথাকে সেয়ে সময় আৰু খৰচ দুয়ো কমে ঘৰত থকা অৱস্থাতে মিটিঙত অংশগ্ৰহণ কৰিব পৰা যায় বিশ্বব্যাপী সংযোগ অৰ্থাৎ পৃথিৱীৰ যিকোনো স্থানৰ লোকৰ সৈতে মিটিঙত যোগদান কৰাৰ সুবিধা থাকে স্ক্ৰীণ চেয়াৰ বা ডকুমেণ্ট প্ৰেজেণ্টেশ্যনৰ সুবিধা থাকে যাৰ দ্বাৰা আমি সকলো বস্তু বিশেষভাৱে ব্য়াখ্য়া কৰি দিব পাৰোঁ লগতে ইয়াৰ বেয়া দিশসমূহ হৈছে ইণ্টাৰনেটৰ গতি কম হ'লে সংযোগ বিচ্ছিন্ন হ'লে অভিজ্ঞতা বেয়া হৈ যায় কেতিয়াবা ভিডিঅ' সঞ্চয় সমন্নয়ৰ সমস্যা হয় প্ৰত্যক্ষ মিটিঙত অনুভৱ অনুভৱবোৰ ভিডিঅ' কনফাৰেঞ্চত নাথাকে ভিডিঅ' কনফাৰেঞ্চত নাথাকে ঘন ঘন ভিডিঅ' কলত থাকিলে জুম হয় ইয়াত ব্যৱহাৰ কৰা এপছবিলাক হৈছে জুম মাইক্ৰ'ছফ্ট টিমছ গুগল মিট আদি